আমাৰ অঞ্চলত তেনেকৈ কলা কৌশলী প্ৰশিক্ষণ আছে সৰু সৰু সৰু সৰু সুৰাকৈ তাত নাচ গান কৰে আৰু শিক্ষামূলক স্কুলো আছে এনেকৈ প্ৰাইভেট মানে আছে প্ৰাইভেটো আছে চৰকাৰীও আছে ওচৰতে আমাৰ জনতা স্কুল আছে তাতে মোৰ ল'ৰা ছোৱালী হালো পঢ়িছিল চৰকাৰী স্কুল আছিলে মানে চৰকাৰী স্কুলত দিলে অলপ খৰচ পাতিবোৰ কম হয় সেইটো কাৰণে আ চৰকাৰী স্কুলতে পঢ়াইছিলোঁ আৰু কলেজো আছে সৰু ইয়াত মানে প্ৰাইভেট কলেজ তাতে গাঁৱৰ ল'ৰা ছোৱালী মানে বহুত কেইজনমানে পঢ়ে মানে মাষ্টৰ মাষ্টৰ্নী দূৰৰ পৰা আহে ডিগবৈ পৰা আহে ওচৰত গাঁৱৰ ল'ৰা দুজনমানে পঢ়ায় মানে ডিগ্ৰী লোৱাৰ পাছত তেওঁলোকে কি কৰিম বুলি ঘৰতে বহি নাথাকেই ল'ৰা ছোৱালীবোৰকে পঢ়াওঁ বুলি আহে আৰু আৰ্ট স্কুলো আছে কিছুমান আৰ্ট কৰিবলৈ যায় ল'ৰা ছোৱালী আৰু চৰকাৰী স্কুলত পঢ়িলে মাচুল দিয়াতো অলপ সুবিধা হয় কলেজ পঢ়াবলৈ হ'লে বহুতখিনি ৰেহাই দিয়ে সেইটো কাৰণে প্ৰাইভেট স্কুলতেই মোৰ ল'ৰা ছোৱালীকেইটা পঢ়াইছিলোঁ